আমাৰ অসমত বিয়া হৈছে এক গুৰুত্বপূৰ্ণ সামাজিক অনুষ্ঠান আমাৰ অঞ্চলত বিয়াৰ ক্ষেত্ৰত বা বিয়াৰ বন্দোবস্তিৰ ক্ষেত্ৰত কিছুমান নীতি নিয়মৰ মাজেৰে এখন বিয়া অনুষ্ঠিত হয় প্ৰথমতে যেতিয়া দুইপক্ষ অৰ্থাৎ দৰা পক্ষ আৰু কনা কইনা পক্ষ দুই পক্ষৰ মাজত কিছুমান প্ৰথম প্ৰাথমিক অৱস্থাত কিছুমান নীতি নিয়মৰ মাজেৰে তেওঁলোকে এই বিয়া কাৰ্য আগবঢ়ায় প্ৰথমতে দৰা ঘৰে কইনা ঘৰত গৈ তামোল পাণ তামোল পাণ দি বিয়াৰ পস্তাৱ আগবঢ়ায় আৰু কেতিয়াবা কইনাঘৰেও দৰা ঘৰলৈ এইদৰে যায় আৰু কেতিয়াবা তৃতীয় পক্ষৰ তৃতীয়জন ব্যক্তিৰ হতুৱাইয়ো দৰা আৰু কইনা মাজত দুয়ো ঘৰৰ মাজত সংযোগ স্থাপন কৰা হয় আৰু এনেদৰে বিয়াৰ বন্দৱস্ত কৰা হয়